অ' মেধি চাৰ এতিয়া পূজাতো আহিলেই তাকেতো এতিয়া কেনেকৈ লাগে কি কৰে কমিটি চমিটি গঠন কৰিবৰ হৈছি নহয় তাকেতো মিটিং এখন দিওঁ দিয়ক বাকী তেনেকৈ আপোনাৰ আৰম্ভটো কৰোঁ পইচা পাতি অলপ আছে নে আমাৰ স্কুল ফাণ্ডত তেওঁলোকৰ পৰা লব লাগিব আমিও দিব লাগিব গোটেই টিচাৰখিনিয়েও তাকেই পুৰোহিতটো ঠিক কৰক আৰু হেৰি কৰক কমিটিখন কৰি উঠি আগে পুৰোহিতটো ৰান্ধনি এটা আৰু প্ৰতিমাখন ঠিক কৰিব লাগিব

অকণমান গাৰ্জেনক মাতি দিওঁ নেকি কাৰণ গাৰ্জেনখিনিতো গাৰ্জেনখিনিকো মাতিব লাগিব কাৰণ নহ'লে পূজাখন চলাওঁতেও আমি চলি বহুত নহয় আমাৰ স্কুলত সব নালাগে সব নালাগে কেইজনমান মুখ্য মুখ্য চাই

এ হ'ব দিয়ক ল'ৰা চ'লিৰ লগতে আলোচনা কৰিব

তথাপি এই গাঁৱৰ পৰা গাঁৱৰ পৰা অঁ সেই আমাৰ মেনেজিং কমিটিখনক মাতি লওঁ মেনেজিং কমিটিখন লাগিবতো মেনেজিং কমিটিখনক মাতোঁ ল'ৰাই স্কুলৰ ছেক্ৰেটেৰি এই আমাৰ যি হেৰি আছে স্পৰ্টচ ছেক্ৰেটেৰি এই আপোনাৰ জেনেৰেল ছেক্ৰেটেৰি সিহঁতক মাতি লওঁ মাতি লৈ আবেলি শনিবাৰে হাফৰ পিছত আলোচনা কৰি আমি সিদ্ধান্তটো ল'ম সিদ্ধান্ত হ'বই পূজা হোৱাটোতো কোনো বাধা নাই কৰিবই লাগিব ন' এ হ'ব দিয়ক তে লাহে লাহে আমি আলোচনা কৰোঁ